মোৰ প্রিয় ইউটিউব খাদ্য ৰেচিপি চেনেল বুলি ক'লে বিভিন্ন ধৰণৰ মই বহুতকেইটা চেনেলেই মোৰ খুবেই জনপ্ৰিয় যেনে মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়া ইয়াৰ উপৰি ৰিধি বৰুৱা আৰু শান্তা শৰ্মা এনেধৰণৰ বিভিন্ন ইউটিউব কুকিং ৰেচিপি শ্ব' মোৰ খুবেই মানে খুবেই প্ৰিয় আৰু এই প্ৰ'গ্ৰেমবোৰ মই পৰা মই বিভিন্ন ধৰণৰ খাদ্য বনাবলৈ সক্ষম হৈছোঁ বিশেষকৈ বেম্ব' চুপ মেগী ৰাইচ বোকা চাউল কোমল ৰাইচ এনেধৰণৰ বিভিন্ন ইয়াৰ উপৰিও তিল পিঠা বিভিন্ন ধৰণৰ হাঁহৰ মাংস গাহৰিৰ মাংস আৰু মাছৰ ল মাছ মাছেৰে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰিবলৈ বনাবলৈ পাৰিছোঁ এই চেনে এই চেনেলবোৰৰ পৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যেনে ঘৰতেই পায়স বনাবলৈ পায়স বনাবলৈ শিকিছোঁ আৰু জল বিভিন্ন ধৰণৰ ভাপত দিয়া চাউল কোমল চাউল জলপান কৰিবলৈও জাল জলপান বনাবলৈও পাৰিছোঁ এই চেনেলবোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিভিন্ন আলহীক শুশ্ৰূষা কৰিবলৈ পাৰিছোঁ বিভিন্ন ধৰণৰ গাঁৱৰ বহুতো লোকক খুৱাব পাৰিছোঁ এই খাদ্য সামগ্ৰীবোৰ মই বনোৱা খাদ্য সামগ্ৰীবোৰ খাই বহুতো লোক অতিশয় আনন্দিত হৈছে আৰু ভৱিষ্যতে আৰু বনাবলৈ বনাবৰ বাবে মোক উৎসাহ দিছে